হেল্ল' খৰিকা ৰেষ্টুৰেন্ট হয়নে যোৱা পোন্ধৰ জুন তাৰিখে মই আপোনালোকৰ তাতে এটা অৰ্ডাৰ কৰিছিলোঁ এটা ছিকেন বিৰিয়ানি এটা চিকেন কাৰী আৰু এটা ষ্টিম ম'ম' তেতিয়া অৰ্ডাৰ কৰোতে মই বিছ শতাংশ ৰেহাইৰ এটা ৰিডিম ক'ড পাইছিলোঁ ত' এতিয়া মই আকৌ এটা অৰ্ডাৰ কৰিব বিচাৰিছোঁ এটা চিকেন ফ্ৰাইড ৰাইছ আৰু এটা ছিলি চিকেনৰ গতিকে মোৰ যি অফাৰটো আছিলে আগৰ সেই অফাৰটো মই এতিয়া ৰিডিম কৰিব বিচাৰিছোঁ ত' আপুনি সেই অফাৰটো ব্যৱহাৰ কৰি মোৰ অৰ্ডাৰটো আগৰ এড্ৰেছতে এঙাৰখোৱা সংঘটোৰ ওচৰত পঠাই দিব মই পে'মেন্টটো কৰি অৰ্ডাৰটো লৈ ল'ম